বৰ্তমান সময়ত শিক্ষাই প্ৰধান হৈ গৈছে সেয়েহে আজিকালি দেখা যায় যে ভিতৰুৱা অঞ্চলবোৰত আগতে আঞ্চলিক ভিত্তিত খেল অনুষ্ঠিত হৈছিল আৰু এইবোৰ এতিয়া কমি গৈছে শিক্ষা যিহেতু বৰ্তমান সময়ত মূল মন্ত্ৰ হৈছে শিক্ষাৰ ক্ষেত্ৰত সকলোবোৰ আগবাঢ়ি গৈছে গতিকে গাঁৱৰ ভিতৰুৱা পিছপৰা ল'ৰা ছোৱালী সকলোবোৰ ওলাই আহিছে শিক্ষাৰ কাৰণে কোনোবাই হয়তো বাহিৰত শিক্ষা গ্ৰহণৰ বাবে গৈছে তেনেকৈ প্ৰত্যেক গাঁৱৰ পৰা ওলাই আহিছে ওলাই অহাৰ ফলত সংখ্যা কমি গৈছে সেয়েহে লাহে লাহে সেইবোৰ নোহোৱা হৈ পৰিছে ইয়াৰ মাজতে আন এছাম দেখা গৈছে তেওঁলোকে শিক্ষাও ভালদৰে গ্ৰহণ কৰা নাই আৰু এখন ফুটবল খেলতো তেওঁলোকে অনুষ্ঠিত হৈ থকা নাই যিহেতু সেই সেই চামক আজিৰ দিনত উদ্বণ্ড যুৱক বুলি কোৱা হয় আজিৰ দিনত ল'ৰাবোৰক যদি এখন মটৰচাইকেল এটা দামী মোবাইল লগত দিয়া যায় তেতিয়াহ'লে সেইবোৰৰ প্ৰতি খেলৰ প্ৰতি তেওঁলোকৰ ধাউতি নোহোৱা হৈছে যাৰ ফলত লাহে লাহে গাঁও অঞ্চলত এই আঞ্চলিক ভিত্তিক খেলবোৰৰ লাহে লাহে বিলুপ্ত হ'বলৈ ধৰিছে খেল মানুহে ভাবে যে খেল খেলি আজিৰ দিনত মই কি কৰিব পাৰিম খেলৰ দ্বাৰাও জগত জিনিব পাৰি আজি আমি আমাৰ অসমৰ কথাকে ক'ব গৈছোঁ আজি বক্সিং খেলি লাভলিনা বুঢ়াগোহাঁই সুখ্যাতি অৰ্জন কৰিছে দৌৰ খেল খেলি হীমা দাসে আছে আজি সুখ্যাতি অৰ্জন কৰিছে ঠিক তেনেদৰে ফুটবল খেলো এক খেল এই ফুটবল খেলৰ দ্বাৰাই আমাৰ পৰিলক্ষিত হৈছিল এটা সময়ত এই ফুটবল খেল খেলিয়ে বিভিন্নজনে ডিফেঞ্চত নিযুক্তি লাভ কৰিছিল কিন্তু আজিৰ চামৰ ল'ৰাবোৰে সেইবোৰ নুবুজে ভাবে যে খেল খেলিলে ইয়াৰ পৰা আমাৰ কি উপকৃত হ'ব খেলৰ পৰাও যথেষ্ট উপকৃত হয় প্ৰত্যেকটো খেলৰে মৰ্যাদা আছে জিলা ভিত্তিক খেলিব তাৰপিছত অসম ভিত্তিত খেলিব তাৰপিছত আপোনাৰ নেশ্যনেল খেলিব পাব এই খেলৰ সুখ্যাতিৰে মানুহে সুনাম অৰ্জন কৰিব পাৰে গাঁও অঞ্চলত এতিয়াও সৰু সৰু ল'ৰা ছোৱালী বোৰে খেলা দেখা পাওঁ কিন্তু কিছু সময়ৰ পিছতে ক্ৰমে ক্ৰমে লাহে লাহে সিহঁত ডাঙৰ হৈ অহাৰ পিছত তাহাঁতৰ সেই খেলৰ প্ৰতি ধাওতি নোহোৱা হৈ আহিছে যিহেতু সকলোৱে শিক্ষাকে প্ৰধান মূল মন্ত্ৰ বুলি লৈছে ভাবি লৈছে যে শিক্ষাখিনি ল'লে আমি এদিন উপকৃত হ'ম এই খেলৰ পৰা আমি কোনো ধৰণৰ উপকৃত নহওঁ বুলি ভাবি লোৱা কাৰণে আজি ভিতৰুৱা অঞ্চলবোৰৰ আঞ্চলিক ভিত্তিত খেলবোৰ লাহে লাহে কমি গৈছে এটা সময়ত আমিও খেলিছিলোঁ এনেদৰে ফুটবল ফুটবল খেলাৰ প্ৰতি আমাৰো ইচ্ছা আছিল কিন্তু আজি কিছু বছৰৰ পৰা এইবোৰৰ প্ৰতি ল'ৰাবোৰৰ ধাউতি নোহোৱা পৰিলক্ষিত হৈছে কোনোবাই বাহিৰত ওলাই গৈছে পঢ়িছে পঢ়ি কোনোবাই নিযুক্তি লাভ কৰিছে কোনোবাই ব্যৱসায় কৰিছে ব্যৱসায়ী সংক্ৰান্তত তেওঁ বাহিৰতে থাকিবলগীয়া হৈছে ঠিক তেনেদৰে গাঁওবিলাকত ল'ৰাৰ সংখ্যা বিভিন্ন কৰ্মসূত্ৰে কমি গৈছে আৰু লাহে লাহে খেলবোৰো কমি যোৱা পৰিলক্ষিত হৈছে আজি আমি ফুটবল খেলৰ ৰণাল্ড' মেচি বুলি ক'লে গোটেই বিশ্বতে সকলোৱে চিনি পায় ফুটবল খেলৰ দ্বাৰাই তেওঁলোকক চিনি পায় গতিকে ফুটবল খেলো অতি উত্তম খেল এতিয়াও সেই আগৰ নিচিনাকে গাঁওবোৰত মানুহে ফুটবল খেলত প্ৰাধান্য দিয়া উচিত